অঁ হয় কওকচোন হয় হয় হয় মই চাহৰ খেতিৰ বিষয়ে জানো আৰু মোৰ বাগানো আছে খেতিও কৰোঁ হয় হয় হয় হয় হয় অঁ চাহৰ

আপোনাৰ মাটিখিনি এঢলীয়া নেকি অলপ মানে এঢলীয়া টাইপৰ মাটি নেকি অঁ কৰিব লাগিব এঢ মাটি মানে আমাৰ চাহখেতি কৰিবলৈ এঢলীয়া লাগে আৰু আমাৰ অসম দেশত ধৰক এ বত এ মানে বতৰটো সেমেকা ন আমি সেইকাৰণে চাহৰ খেতিৰ কাৰণে অসমৰ জলবায়ুটো মা খুবেই দৰত মানে এটা ভাল বতৰ আৰু আৰু ইয়াতে আপোনাৰ ধৰক আপোনাৰ ইয়াতে সেই হয় কি কয় এইটো আৰু বহুত দিন চলে চাহখেতিটো বহুত বছৰ মানে বহুত মানে সেই হৈ থাকে আৰু আপোনাৰ আমাৰ মাটিখিনিও খুবেই ভাল অসমৰ মাটিবিলাক আপোনাৰ ক'ত আছে হয় হয় হয় হয় হয় অঁ তাতো ভাল ভালেই মাটিবিলাক সাৰুৱায়েই মাটি অঁ এদিন যাব লাগিব আপোনালোকৰ তাতে গৈ মেলি চাব লাগিব কেনেকুৱা কি আছে মানে অঁ তাৰপিছতহে হেৰি কৰিব লাগিব অঁ অঁ মই যাম

হয় হয় হয় আমাৰ মানে আপোনাৰ বহুত সাৰ সাৰবিলাক লাগে চাহখেতিত কিছুমান সাৰ হয় ইউৰিয়া লাগে এম'নিয়াম ছালফেট নাইট্ৰেট এইবোৰ লগা হয় মই আপোনালোকক গৈ মেলি ইয়াৰ বিষয়ে মানে বিতংভাৱে বুজাই দিম আৰু কেনেকৈ কি আৰম্ভ কৰিব লাগিব অঁ অঁ তাৰ ঠিক অঁ ঠিক আছে নিশ্চয় হয় হয় মই আপোনাক ফোন কৰি জনাম দিয়ক হয় হয় হয় হয় ঠিক আছে ৰাখোঁ